হেল্ল' অঁ বাইদেউ অঁ মই এই হেৰিয়ে ক'লোঁ অঁ স্নিগ্ধাই অঁ পাহৰিছিলে নেকি অঁ কালিও ফোন কৰিছিলোঁ আপুনি ফোনটো ৰিচিভ নকৰিলে এই মই যে আপোনাক চাহপাতৰ কথা কৈছিলোঁ সেইদিনাখন এই চাহপাতটো আহিলে নে নামেৰি চাহপাতটো অঁ অঁ অঁ নহয় এই ঘৰত দাদাৰ বিয়া যে ঘৰত এই নামেৰি চাহপাতটোহে ভাল পায় মানে সেইটো কাৰণে মই আপোনাক ফোন কৰি আছিলোঁ বেলেগ চাহপাত কিনিব পাৰি কিন্তু সেইটো ভাল নালাগে নামেৰি চাহপাতৰ লালচাহকণো ভাল হয় অঁ সেইটো কাৰণে অঁ অঁ অঁ মই সেইকাৰণে বোলো আপোনাক খবৰটো লৈ লওঁ আহিছে নে নাই নহ'লে চব চাহপাতৰ চাহপাতবোৰ বিয়া ঘৰৰ মানুহক খুৱাবলৈয়ো বেয়া নহয় সেইটো কাৰণে বোলো নাম নামেৰি চাহপাতটো ভাল হ'ব বুলি বোলো আপোনাক ফোন এটা কৰোঁ বুলি ফোনটো কৰিলোঁ নতু আজি আ আগৰ নে এতিয়া নতুনকৈ হেৰি আহিছে চাহপাতটো অঁ অঁ অঁ অঁ নত অঁ তাকে মই নতুন সেইকাৰণে মই আপোনাক এইকেইদিন ফোন কৰা নাই আগৰটো বোলো নালাগে নতুনটো হ'লে বেছি ভাল হ'ব বিয়া ঘৰৰ মানুহক খুওৱাৰ কথা যিহেতু অঁ মই যাম বাৰু অকণমান পিছত হে যাব পাৰিম এই স্কুটীখন ভাইটিটোৱে লৈ গ'ল যে সেইকাৰণে সি আহি পোৱাহি নাই সি আহিলেই মই যাম বাৰু চাহপাতটোৰ দামটো কিমান আছিলে অঁ ঠিক আছে হ'ব বাৰু এই চাহপাতটো ভাল যে নামেৰি চাহপাতটো সেইটো কাৰণে মানে হেৰি দামটো অকণ লয় বাৰু ভাল লাগে বাৰু চাহপাতটো সেই কাৰণে বোলো আপোনাক ফোনটো কৰি লওঁ সুবিধা হ'ব বুলি ভাবিহে ফোনটো কৰিলোঁ অঁ ঠিক আছে দিয়ক তেনে মই যাম আপোনাক সেইকাৰণে ফোনটো কৰিলোঁ আৰু ঠিক আছে হ'ব দিয়ক অঁ অঁ